নৃত্যশিল্পীটো যে অকল ল'ৰাই কৰিব এইটো নহয় অকল ছোৱালীয়ে কৰিব নোৱাৰে যাৰ অন্তৰত থাকে সি সবেই কৰিব পাৰে ল আচলতে নিজৰ প্ৰতিভাটো থাকিব লাগিব অন্তৰৰ পৰা অন্তৰত থাকিলেহে নচাটো পাৰিব কিন্তু মোৰ নৃত্যশিল্পীৰ লগত চিনাকি মোৰ পংকজ ইংতি বহুত ধুনীয়া নাচে ঠিক তেনেকৈ বহুতো এতিয়া মোৰ এইবিলাকৰ নাম নাজানো তাহাঁতৰ নৃত্য চাওঁ বহুত ধুনীয়া ল'ৰাবিলাকে নৃত্য কৰে কিন্তু চাই ভাল পাওঁ অন্তৰত আছে কাৰণে ইহঁতৰ প্ৰতিভা আছে কাৰণে আজি নৃত্য কৰিব পাৰে অকল ছোৱালীবোৰ যোনে ইচ্ছা থাকে ইচ্ছা থাকিলে সকলোৱে নৃত্য কৰিব পাৰে এইটো মই ভাবোঁ নচাত ময়ো খুব ভাল পাওঁ ল'ৰা ছোৱালী বুলিয়েই নহয় নাচৰ গান নাচ গান বাজি উঠিলে ময়ো ৰ'ব নোৱাৰোঁ তালে তালে হাতৰ নাচ লয়লাস ভংগীমাৰ এইবিলাক আহি যায় হাত ভৰি লৰাই থাকোঁ নাচিলে এইটো ল'ৰাই বহুত ধুনীয়াকৈ নাচে অন্তৰত যোনে থাকে সিয়ে নাচিব পাৰে খুব ধুনীয়াকৈ অন্তৰত থাকিব লাগে মোৰ তেনেকৈ চিনাকী বুলি ক'বলৈ হ'লে ভাল ডান্সাৰ পংকজ ইংতিৰ কথা মই বহুতবাৰ ক'ব লাগিব তেওঁৰ বহুত ভাল ডান্সাৰ হয় অকল সি বুলিয়েই নহয় প্ৰতিজন পুৰুষেই অন্তৰত থাকিলেই নাচিব পাৰে নচাটো বহুত ভাল মোৰ সৰুৰ পৰা মই নচা ডান্স খুব ভাল পাওঁ এইটোৱেই